অঁ কওকচোন অঁ হয় হয় আছে অঁ হয় পাই যাব

হয় কেনেকুৱা মানে আপুনি কি বিচাৰে সেইটোৱে কিমান দামৰ ভিতৰত বিচাৰে এনেইতো এনেকুৱা বহুত আছে পলি পাট আছে অঁ টু থাউজেণ্ড মানৰ ভিতৰত পাই যাব পলি পাটৰ কাপোৰ আজিকালি পুৰা ট্ৰেণ্ডত চলি আছে অঁ তেনেকুৱা দিব পাৰে আাপুনি আৰু বাকী এনেই নুনী পাট বুলিও কয় এটা তেনেকুৱাও আছে অঁ এনেই পাটৰ কাপোৰলৈ গ'লেতো অকণমান দামটো বেছি হৈ যাব এনেই দুহেজাৰমানৰ ভিতৰত তেনেকুৱা

বোৱা চাদৰ মেখেলা মানে ইমান বেছি নাই মানে আজিকালি তেনেকুৱা পোৱাই নাযায় ইমান বোৱা চাদৰ মেখেলাও আছে কেইযোৰমান কিন্তু কিমান কিনে বা আপুনি এতিয়া মানে কিমান যোৰ মান লাগে বা অঁ হয় পাই যাব তেতিয়া অঁ পাই যাব পাই যাব অঁ অঁ অঁ অঁ ভালেই দুহেজাৰ বাইছ শ ভিতৰত পাই যাব আপুনি তেনেকুৱা কাপোৰ অঁ অঁ ঠিক আছে হ'ব

অঁ এনে কিমান টাইমত আহিব নো